মই বাদ্যযন্ত্ৰ বাদ্যযন্ত্ৰ বজাই ভাল পাওঁ যেনে গীটাৰ হাৰমনিয়াম তবলা সেইবোৰ ভাল পাওঁ লগতে গান গাইও বহুত ভাল পাওঁ মই সৰুৰে পৰা গান শিকিছোঁ সৰুৰে পৰা আমাৰ ঘৰত তেনেকুৱা এটা পৰিৱেশ আছিলে আৰু মোৰ লগৰবোৰো তেনেদৰে গায়ৰ গানৰ লগতে সংগীতৰ লগতে বাদ্যযন্ত্ৰৰ লগতে জড়িত সেয়েহে মই বজাইও ভাল পাওঁ গাইয়ো ভাল পাওঁ যেনে ধৰক ভূপেন্দ্ৰ ভূপেন্দ্ৰ গীত বৰগীত ৰাভা সংগীত ইত্যাদি এইবোৰ মোৰ বহুত ভাল লাগে গাওঁ আৰু মোৰ ল'ৰাটোকো মই শিকাওঁ আৰু তাক গানৰ লগত জড়িত কৰাইছোঁ সিও আজিকালি গায় আৰু বজাবলৈও শিকিছে লগতে মোৰ ওচৰৰ ল'ৰা ল'ৰা ছোৱালীক কেইজ কেইজনমানক লৈ দেওবাৰে দেওবাৰে তেওঁলোকৰ সংগীতৰ এটা ক্লাছ লওঁ আৰু সিহঁতক সংগীত শিকাওঁ